শোণিতপুৰ জিলাত বয়সীয়াল মানুহৰ বাবে বহুতো সুবিধাজনক বহুতো সুবিধা আছে যেনে বয়সীয়াল মানুহৰ বাবে বৃদ্ধ পেন্সন আছে আৰু অৰুণোদয় আছে আৰু বহুতো ল'ৰা ছোৱালীয়ে নিজৰ মাতৃ পিতৃক মাতৃ পিতৃক বয়স হোৱাৰ পাছত বহুতে ঘৰৰপৰা উলিয়াই দিয়ে সেই মাতৃ আৰু পিতৃৰ বাবেও বৃদ্ধাশ্ৰম বুলি এটা জেগা আছে ঘৰ আছে